আমাৰ বৰপেটা জিলাৰ মূল কৃষিজাত সামগ্ৰী ক'বলৈ গ'লে ধান মানে ধান খেতিটোৰ ওপৰতে বেছি গুৰুত্ব দিয়া হয় মানে এইটো ধান খেতিৰ ওপৰত গুৰুত্ব দিয়াৰ কাৰণটো হ'ল মানে আমাৰ মানে গাঁৱৰ মানে বৰপেটা জিলাটোত মনে ধান ধানৰ খেতিটোৱে বেছিভাগ সচৰাচৰ ধানৰ খেতিটোৱে দেখা পোৱা যায় আৰু চেকেনটো হ'ল মানে সৰিয়হ সৰিয়হ খেতিটো ধানৰ খেতিটোত মানে কৰা হয় মানে ফাষ্টত আমি মাটিখিনি জিকাই লোৱা হয় পানীয়েদি জিকোৱাৰ পিছত তাৰপিছত সেইটো দি হাল বোৱা হয় ট্ৰেক্টৰ নাইবা আধুনিক সঁজুলি কিছুমান ঠাইত গৰুৱেদিও ই কৰা হয় ইটো হোৱাৰ পিছত তাৰপিছত এই আকৌ পানী দিয়া হয় পানী দিয়াৰ পিছত সেইটো ভালকৈ ই কৰা হয় এই মাটিখিনি ভালকৈ নৰম কৰা হয় নৰম হোৱাৰ পিছত লগত ধান খেতি আৰু ৰুই দিয়া হয় ৰুই দিয়াৰ পিছত তাৰপিছত সেইটো কেইদিন মান যোৱাৰ পিছত তাত সাৰ নাইবা সাৰ তাৰপিছত আৰু বহুতো আছে ৰাসায়নিক দ্ৰব্য সেইগিলা দি মানে দিয়া হয় তাৰপিছত সেইগিলা দিয়াৰ পিছত তাৰপিছত আৰু তিনি চাৰিমাহ যোৱাৰ পিছত সেইগিলা আৰু কি হয় পকি যায় তাৰপিছত পকি যোৱাৰ পিছত মানুহ লৈ সেইগিলা কাটি লৈ কিনে আধুনিক সঁজুলিত সেইগিলা ধান ওলোৱা হয় সেই ধান ওলোৱা হোৱাৰ পিছত তাৰপিছত ধান শুকাই কিনে ধান শুকাই কিনে তাৰপিছত পৰা যিগিলা ব্যৱহাৰ নোহোৱা কিছুমান ধান হৈছে সেইগিলাক পেলাই দিয়া হয় আৰু ধানটো যায় কেনে সেইটো চাউলত পৰিণীত কৰা হয়